হয় মই আমাৰ স্থানীয় স্কুল এখনতে স্কুলতেই প্ৰথম যিখন স্কুলৰ নাম আছিলে শংকৰদেৱ শিশুবিদ্যা নিকেতন সেই স্কুলখনতেই মই যিহেতু অধ্যয়ন কৰিছিলোঁ তেতিয়া সেই তাতে পাঠদানৰ লগতে সন্নিবিষ্ট আছিলে কলা শাখাটো গতিকে সেই কলা শাখাটো যেতিয়া মই স্কুলত প্ৰৱেশ কৰিছিলোঁ তেতিয়াৰপৰাই সেই বস্তুটো আমি দেখিছিলোঁ বা শুনিছিলোঁ গতিকে সেই তেতিয়াৰপৰা সেই আমি সেই কলা বিষয়টোক অংকন আমি আমাৰ আমি দেখিছোঁ গতিকে সেইটো আমি সেই তাৰপৰাই আমাক শিকাইছিলে গতিকে হয় ভাল মহাবিদ্যালয় বুলি ক'বলৈ গ'লে মই আমাৰ মহাবিদ্যালয় আমাৰ মহাবিদ্যালয়খনত আমাৰ মহাবিদ্যালয় নাছিলে যিহেতু আমাৰ স্কুলে আছিলে গতিকে তাত অৱগত তাত ট্ৰেইনৰলৈকেহে পাঠ্যক্ৰম নাছিলে গতিকে কোনো ধৰণৰ মহাবিদ্যালয় স্তৰৰ কোনো ধৰণৰ হেৰি নাছিলে গতিকে সেই বিষয়ে মই সহায় কোনো ধৰণৰ সহায় কৰিব নোৱাৰিম কেৰিয়াৰৰ প্ৰতি পিছত আকাংক্ষা আছেনে বুলি ক'ল ভাবিলে মই এই তেনেদৰে ভবা নাই মই ভালপাওঁ সেই কামটো কৰি গতিকে মই সেই তাৰ মাজতে সীমাবদ্ধ কৰিব বিচাৰোঁ গতিকে ভৱিষ্যতে সেই আৰ্টৰ ওপৰত বিশেষকৈ মোৰ ভৱিষ্যত পৰিকল্পনা তেনেধৰণৰ নাই গতিকে মই তেনেকুৱা পৰিকল্পনা বৰ্তমানলৈকে কৰা নাই গতিকে সেই আৰ্টৰ বিষয়ত মোক এটা বিশেষ কিবা এটা কৰাৰ মোৰ তেনেধৰণৰ পৰিকল্পনা অনাগত দিনত মই কৰা নাই